আমাৰ কামৰূপ মহানগৰত তেনেকৈ মই বিশেষ কৃষি উৎপাদন সেৱা খণ্ডৰ বিষয়ে বিশেষ নাজানোঁ কিন্তু কাৰখানা বুলি ক'বলৈ ইয়াত এখন আমাৰ এই সাতগাঁৱতে এইখিনিত বিছলেৰিৰ বিছলেৰি পা বিছলেৰি নহয় আচলতে পানীৰ বিভিন্ন পানীৰ যিবোৰ মানে বটলত যে হয় সেই বটলবোৰ সেই পানীবোৰ তাতে ফিল্টাৰ হয় তেনেকুৱা এখন কাৰখানা মানে আছে তাতে সেই তেনেকুৱা কাম হয় মানে মিলাৰেল ৱাটাৰ আচলতে মিনাৰেল ৱাটাৰ সাতগাঁৱতে আছে আৰু ইয়াত আমাৰ নুনমাটিতে এখন হেৰিও আছে বাৰু আমাৰ ৰিফাইনাৰী নুনমাটি ৰিফাইনেৰী এখনো আছে অ এন জি চিৰ সেইখিনিয়ে আৰু